যিহেতু এতিয়া ইণ্টাৰনেটৰ যুগ স্মাৰ্টফোনৰ যুগ এইবিলাক বস্তু সাধাৰনতে নেটত পাইয়েই যায় আজিকালি বিচাৰিব জানিলে কিন্তু মানে আমাৰ গাঁৱৰ অঞ্চলত সাধাৰণতে যিবিলাক আমাৰ সাধাৰণতে খেল কুদ যিবিলাক খেল হয় সেইবিলাক স্কুলৰ লেভেলৰ পৰাই খেলা হয় খেলি খেলি এটা সময়ত সেইটো আকৌ ক্ৰীয়া সন্থাত আহে আমি সাধাৰণতে এইবিলাক যিবিলাক আমি কি বুলি কয় এইটো খেলৰ প্ৰশিক্ষণ লাভ কৰিব কাৰণে যিটো বা প্ৰশিক্ষক যিবিলাক য'ত উপলব্ধ আছে সেইবিলাক জানিবৰ কাৰণে আমি সাধাৰণতে ক্ৰীড়া সন্থা ক্ৰীড়া সন্থা আছে গাঁৱত ক্ৰীড়া সন্থাৰ লগতেই যোগাযোগ কৰা হয় ক্ৰীড়া সন্থাৰ যোগেৰেই বিভিন্ন প্ৰশিক্ষক মাতি আনি গাঁৱত ল'ৰা ছোৱালীক বা স্কুল কলেজ মানে কি হয় সাধাৰণতে গাঁৱত হাইস্কুল হাইস্কুল লেভেললৈকে থাকে সেইবিলাকত ল'ৰা ছোৱালী মাতি আনি সেই সন্থাৰ জড়িয়তে প্ৰশিক্ষক মাতি আনি তাতে সেইবিলাক খেল পথাৰ আছে তাতে সাধাৰণতে প্ৰশিক্ষণ দিয়া বা প্ৰশিক্ষণৰ কাৰণে সুব্যৱস্থা কৰা হয় তাৰ জড়িয়তে ল'ৰা ছোৱালীয়ে বিভিন্ন খেল ধেমালিত ভাগ লৈ বা খেল ধেমালিৰ কথা শিকি খেল ধেমালিৰ ক্ষেত্ৰখনত আগুৱাই যাব পাৰে

আগুৱাই যাব পাৰে তাৰ পিছত সেই খেল ধেমালিৰ জড়িয়তে আজিকালি যিহেতু আমাৰ অসমৰ পৰা লাভলীনা বৰগোঁহাই এই তাৰ পিছত হিমা দাস এইবিলাকে যিহেতু খেলৰ জগতখনত বিভিন্ন পাৰদৰ্শিতা দেখুৱাইছে ঠিক তেনেদৰে যেতিয়া আমি এনেকৈ ক্ৰীড়া সন্থাৰ ফালৰ পৰা প্ৰশিক্ষণ পাম বা ক্ৰীড়া সন্থাই যেতিয়া আমাক ল'ৰা ছোৱালীখিনিক সহায় কৰিব তেতিয়া আমি আগবাঢ়ি যোৱাত ল'ৰা ছোৱালী পৰিয়ালৰেই হওঁক বা বন্ধু বৰ্গৰেই হওঁক গোটেইখিনি বস্তু মানে খেল ধেমালিৰ ক্ষেত্ৰত আমি মানে আগুৱাই যাব পাৰিম তাৰ পিছত যেতিয়া আমি ক্ৰীড়া সন্থাত আলোচনা কৰিম ক্ৰীড়া সন্থা হ'ব ওপৰ লেভেলৰ যিটো ডিষ্ট্ৰিক্ট লেভেলৰ আছে ডিষ্ট্ৰিক্ট লেভেলৰ খেলা হয় আজিকালি তাতে ক্ৰীড়া সন্থাৰ জড়িয়তে ডিষ্ট্ৰিক্ট লেভেলৰ খেলা খেলিবলৈ লৈ যাব পাৰে আকৌ ডিষ্ট্ৰিক্ট লেভেলত যেতিয়া চিলেকশ্যন হ'ব তেতিয়া ৰাজ্যিক লেভেললৈ লৈ যাব পাৰে সেয়েহে আমি যদি গাঁৱত ক্ৰীড়া সন্থা আছে সাধাৰণতে আমি ক্ৰীড়া সন্থাৰ লগতেই গাঁৱৰ মানুহবিলাকে বা ল'ৰা ছোৱালীবিলাকে যোগাযোগ কৰক কৰোঁ বা আমি গাঁৱত ফুটবল খেলোঁ ক্ৰীড়া সন্থাই আমাক ফুটবল দিয়ে ক্ৰিকেট খেলোঁ আমাক বেট প্ৰদান কৰে তাৰ পিছত ক্ৰিকেট বল কিনি আনি দিয়ে সেইবিলাক সাধাৰণতে ক্ৰীড়া সন্থাই আমাৰ লগত কৰে সেয়েহে আমাৰ ল'ৰা ছোৱালীখিনিয়ে কিবা প্ৰশিক্ষণেই হওঁক বা ক্ৰিয়া ক্ষেত্ৰখন বা খেল ধেমালি ক্ষেত্ৰখন কিবা জানিবলৈ হ'লে সাধাৰনতে ক্ৰীড়া ক্ৰীড়া সন্থাৰ লগতেই যোগাযোগ কৰা হয় বা খেল ধেমালি পাতিবৰ কাৰণেই হওঁক বিভিন্ন ক্ৰিকেট খেলেই হওঁক যিহেতু আমাৰ ভাৰতবৰ্ষত সাধাৰণতে ক্ৰিকেট খেলটো বহুত জনপ্ৰিয় ক্ৰিকেট খেলেই হওক ফুটবল খেলেই হওক সকলো ক্ৰীড়া খেলেই যিহেতু নিজৰ স্থানত মানে শ্ৰেষ্ঠ সেইবিলাক খেল আমি সকলোৱে খেলিব লাগে তাৰ ফলত আমাৰ মানে যিটো চেহেৰা বা স্বাস্থ্য সেইটো আমাৰ ভালে থাকে আমাৰ কোনোধৰনৰ বেমাৰ আজাৰৰ মানে যিটো খেল ধেমালি কৰা মানুহৰ বেমাৰ আজাৰ অলপ খেল ধেমালি কৰা মানুহ সাধাৰণতে বেমাৰ আজাৰৰ পৰা দূৰত থাকে সেয়েকে আমি ক্ৰিয়াসন্থাকেই এইবিলাক কথা আলোচনা কৰিবৰ কাৰণে ক্ৰীড়া সন্থাৰ ওচৰতেই প্ৰথমতে আমি সাধাৰণতে যাম আৰু ক্ৰীড়া সন্থাই আমাক নিশ্চয় এইখিনি কৰাত নিশ্চয় আমাক সুবিধা কৰি দিব সেইবুলিয়েই আমি ভাবোঁ আৰু